অঁ মই গ্ৰীষ্ম ঋতুত ভ্ৰমণ কৰাটো বেছি ভাল পাওঁ কাৰণ আমাৰ অসমততো সিমান গৰমো নহয় ঠাণ্ডাও নহয় আৰু ল'ৰা ছোৱালীও স্কুল বন্ধ থাকে গতিকে ফুৰিবলৈ ভাল আৰু বাহিৰত যাওঁ বুলিও পৰা হয় ঠাণ্ডা জেগাত যাওঁ বুলিও পৰা হয় এতিয়া এইকেইটা দিনত মানে আৰু চব ফালৰ পৰা সুবিধা হয় বেছি ঠাণ্ডা দিনত গ'লে কাপোৰ কানি পা ধৰি সেইখিনি বহুত হেৰি হৈ পৰে গতিকে এতিয়া এই এইকেইদিনত ভাল যাবলৈ গৰম দিন স্কুলো বন্ধ থাকে ল'ৰা ছোৱালী একো প্ৰব্লেম নহয় গতিকে মই এইটোৱে বিচাৰো আৰু এইটো ঋতুতে ফুৰি চাকিবলৈ ভাল আৰু সেইটো কাৰণে মই এইটো ঋতুয়ে পচন্দ কৰোঁ